স্মৰণীয় অভিজ্ঞতা এটা বুলি ক'লে ভুল হ'ব মই আচলতে এনেকুৱা একেধৰণৰ আৰু বহুত বেছি ভাল লগা মুহূৰ্ত বহুত আছে মই তাৰে এটা দুটা কোৱাৰ ট্ৰাই কৰিম আপোনাক জনোৱাৰ ট্ৰাই কৰিম কথাখিনি হৈছে যে এবাৰ আমাৰ বেণ্ডটোৰ পাৰফৰমেণ্টচ আছিল জেগা এটাত আৰু অনুষ্ঠানটো আচলতে আমি বহুত দিনৰ পৰিকল্পনা কৰি পেলাই অনুষ্ঠানটো কৰিছিলোঁ অনুষ্ঠানটোৰ কাৰণে আমি আমাৰ বেণ্ডৰ নাম স্পেনিছ নাম এটা আচলতে গতিকে সেই তেনেকৈ স্পেনিছ টাইটেলত আমি ফাৰ্ষ্ট টাইম এটা ইভেণ্ট কৰিছিলোঁ সেইবাৰ তাৰপিছত ইমানদিনে আমি আচলতে যিখিনি অনুষ্ঠান কৰি আহিছিলোঁ তাতে আমাৰ জাষ্ট বেণ্ড লাইভ তেনেকৈ দিয়া হয় গোটেই পষ্টাৰখনত কিন্তু সেইবাৰ আমি আচলতে এনেকৈ নাম দি অলপ পৃথক ভাবে কৰাৰ ট্ৰাই কৰিছিলোঁ আৰু গোটেই ইভেণ্টখনেই হাৰ্ড ৱৰ্ক ৰাখিছিলোঁ আৰু সেই সেই জেগাখিনিত সেইবাৰ আমাৰ প্ৰথম আচলতে অভিজ্ঞতা গান গোৱাৰ সেই জেগাটোত আমি আগতে পাৰফৰ্ম কৰা নাছিলোঁ কিন্তু তাতে যেতিয়া গ'লোঁ প্ৰথম আমাৰ চাউণ্ড চেক হ'ল কিবা হ'ল আমি মানে যোনটো বস্তু আমি নৰমেলি ইমানদিনে এক্সপিৰিয়েঞ্চ কৰি আহিছিলোঁ টুকটাককৈ চাউণ্ড মিলাই থৈ দিয়ে কিবা থৈ দিয়ে দহ মিনিটত চাউণ্ড চেক হৈ যায় সেই বস্তুটো এইবাৰ টোটেলি নাছিল এইবাৰ তাতে আমাৰ মোটামুটি চাউণ্ড চেকতে আঢ়ৈ ঘণ্টামান লাগিছিল চাউণ্ড চেকৰ সময়তো আমি যোনটো চাউণ্ড পাইছিলোঁ সেইটো আমাৰ কাৰণে মানে অভূতপূৰ্ব আছিল অভূতপূৰ্ব ধৰণৰ চাউণ্ড গতিকে সেয়াই আৰু বিৰাট ভাল লাগিছিল